হেল্ল' দাদা আপুনি ক'ত আছে মই আপোনাৰ লগত যাব লাগিছিল আপুনি এতিয়া ক'ত আছে মই পল্টন বজাৰৰ ষ্টেচনত আছোঁ আপুনি তালৈকে আহি যাওক